মই ৰন্ধা বঢ়া কাৰ্যটোক লৈ প্ৰথমে মই ইমান গুৰুত্ৱ দিয়া নাছিলোঁ লাহে লাহে ইটো সিটো ঘৰত বনাবলৈ আৰম্ভ কৰিলোঁ অৱশ্যে খাদ্যবোৰ ভালো হ'বলৈ ধৰিলে ঘৰৰ মানুহে খাবলৈ ভাল পালে ভাল পোৱা দেখি ঘৰৰ মানুহে মোক ক'লে যে তয়েই ঘৰৰ খাদ্যবোৰ নবনাও কেলৈ মই কথাটো প্ৰথমতে ইমান গুৰুত্ব দিয়া নাছিলোঁ কাৰণ মই বনাবলৈ ইমান নাজানো ভালকৈ কিন্তু লাহে লাহে মই এটা দুটাকৈ ঘৰৰ খাদ্যবোৰ বনাবলৈ ধৰিলোঁ ঘৰৰ খাদ্যবোৰ বনাওঁতে মোৰ খুব ভাল লাগিল বনাবলৈ মোৰ হবীটো মোৰ ভাল লাগিল বনাই পেলাই মোৰ ব ভাল লাগিল তাৰপিছত মই এদিন ঘৰৰ সৰহভাগ বস্তু ময়েই বনাবলৈ আৰম্ভ কৰিলোঁ তাত ঘৰৰ সকলো মানুহে খাই পেলাই খুব ভাল পালে তাৰ পৰা ক'লে যে তই তয়েই আজিৰ পৰা ঘৰৰ বেছিভাগ খাদ্য বনাবলৈ ল'বি তাত মই কথাটো ভালকৈ ভাবিলোঁ হয় ময়েই বনাম আজিৰ পৰা মোৰ এটা ভাল অভিজ্ঞতা হ'ব খাদ্য বনোৱাৰ ওপৰত তাৰ পিছত মই বনোৱা খাদ্যবোৰ ভাল পোৱা দেখি গাঁৱত খানাবোৰৰ লগৰ সমনীয়াবোৰৰ লগত যিবোৰ খানা খাওঁ সেইবোৰতো মোকে বনাবলৈ দিলে তয়েই বোলে ভাল খাদ্য বনাও সেইটো কাৰণে তয়েই আজি আমাৰ খাদ্যটো খুওৱা তেনেকৈ বুলি মোক ক'বলৈ ধৰিলে আমাৰ লগৰবোৰে মই বোলো হয় ময়েই খাদ্যবোৰ মোৰ খাদ্যবোৰ খাই ভাল পায় যেতিয়া ময়েই সিহঁতক ভালকে খানা খুৱা খুৱাই দিওঁ তাৰপিছত এদিন মনতে আহিল যে তেনেকৈ অকল বনাই থাকিলে নহ'ব খাদ্য অকল ঘৰত বা বাহিৰৰ জেগাত বনাই থাকিলেই নহ'ব নিজৰ এটা অভিজ্ঞতাৰ ওপৰত নিৰ্ভয় কৰি পেলাই মই এখন গাঁৱত তিনিআলিতে এখন দোকান খোলাৰ কথা ভাবিলোঁ ফাষ্টফুড দোকান এখন খুলিম বুলি ভাবিলোঁ যিহেতু আজিকালিৰ যুগত চাকৰিৰ কাৰণে খুবেই দিগদাৰ চাকৰি পাবৰ কাৰণে খুবেই এতিয়া খুব খুব পঢ়া শুনাত জড়িত থাকিব লাগিব তেতিয়া চাকৰি এটা ল'ব পাৰি সেইবাবে দোকান এখন খুলিবলৈ মই আৰম্ভ কৰিম বুলি ভাবিলোঁ দোকান এখন খোলা কথাটো লৈ পেলাই দিনক দিনে মই দোকানখনত অলপ মানে টাইম স্পেণ্ড কৰিবলৈ ল'লোঁ মোৰ খাদ্যবোৰ ভাল পালে ভাল পোৱা দেখি ওচৰ চুবুৰীয়াবোৰক মোৰ দোকানখনলৈ আহিলে দোকানখনলৈ অহা দেখি মোৰ দুই দিনক দিনে মোৰ কাষ্টমাৰ বাঢ়িবলৈ ধৰিলে কাষ্টমাৰ বাঢ়িবলৈ ধৰা দেখি দোকানৰ পইচাৰ পৰা লাহে লাহে মই কিছুমান ভাল কামত খটাবলৈ পাৰিলো সেই দুই এটকা মই বেংকটো ছেভ কৰিলোঁ মোৰ নিজৰ যিবোৰ কিছুমান প্ৰয়োজনীয় খাদ্য় প্ৰয়োজনীয় বস্তু আছে সেইবোৰ প্ৰয়োজনীয় বস্তু মই কিনিব পাৰিলোঁ মোৰ অভাৱ অভাৱবোৰ মই নিজৰ অভাৱ হিচাপে পূৰণ কৰিব পাৰিলোঁ মোৰ খুব ভাল লাগিল সেই নিজৰ হ'বীটো লৈ পেলাই লাহে লাহে মই মা দেউতাৰো যো যত্ন ল'ব পাৰিলোঁ ঘৰৰ দুই এটা কাম কৰিব পাৰিলোঁ মই ঘৰটো অলপ উন্নত কৰিব পাৰিলোঁ গাঁৱৰ গাঁৱৰ কিবা এটা কামত মই খৰচ কৰিব পাৰিলোঁ মোৰ খুব ভাল লাগিল সেই হ'বীটোক লৈ পেলাই মোৰ এই হ'বীটোৱে জীৱনত বহুত কঠিন পথ এটা মোক এটা সহজ পথলৈ ৰূপান্তৰিত কৰিলে সেই সেইবাবে মই ৰন্ধা বঢ়া খাদ্যটোক লৈ মই খুবেই আনন্দিত